হেল্ল' মিনট্ৰা কাষ্টমাৰ কেয়াৰ মই আপোনালোকৰ পৰা ব্লেজাৰ এটা অৰ্ডাৰ কৰিছিলোঁ আজি কেইদিনমান আগত আৰু মই কালি প্ৰডাক্টটো পালোঁ আৰু মই যথেষ্ট সুখী যে চাইজ কালাৰ গোটেইখিনি মই বিচৰা মতেই পাইছোঁ সাধাৰণতে আমি প্ৰডাক্ট বহুত প্ৰডাক্টত আমি বেলেগ বেলেগ মানে কালাৰবিলাক ছেডবিলাক অকণমান চেঞ্জ হৈ যোৱা দেখোঁ কিন্তু এইটোত মই কালাৰটো মই যিটো বিচাৰিছিলো সেইটোৱেই পাইছোঁ আৰু চাইজটো বহুত ভালকে ফিট হৈছে গতিকে ভৱিষ্যতলৈ মই বেলেগকো নিশ্চয় ৰেফাৰ কৰিম থ্যেংক ইউ